নতুন ৰেচিপি শিকিবলৈ শ্ব' চাবলৈ আজিকালি দৰকাৰ নাই নহয় আজিকালি আপোনাৰ ফেচবুকটো খুলি লৈ পিনে কোনোবা এদিনাখন কোনোবাই চাই তেওঁ চাই আছে আজি বোলে কোনোবা এটাই ৰেচিপি বনাইছিলে সেইটো চাই দিলেই দিলে কাইলৈৰ পৰা আপোনাৰ ৰেচিপিয়ে ওলাই থাকিব আমুক ৰেচিপি চা তামুক ৰেচিপি আজি চাৰি বনাইছোঁ আজি কিবা চানা দালৰ কিবা এটা বনাইছোঁ কালি কি বনাইছোঁ ইউটিউবটো খুলিলোঁ ইউটিউবটো খোলা পিছত মই ৰেচিপি এটা চাই দিলোঁ এবাৰ চাই দিলোঁ মোৰ এইটো হৈ গ'ল আৰু গুগলে এইটো চাই ল'লে তাৰপিছত মোক ৰেচিপিয়ে দেখাই থাকিব সেনেকৈ চাই থাকিলোঁ এক বাৰ চাই দিলে হৈ গ'ল আৰু এক বাৰ বা দুবাৰ চাই দিলোঁ তাৰপিছত ৰেচিপি ওলাই থাকিব মইতো দিনটো ৰেচিপিয়ে চাই থাকোঁ আজি কি বনাইছে পানীপুৰিটো বোলে কেনেকৈ বনাইছে কোনোবাই মিঠা চাটনি দি পিনে বনাব কোনোবাই মিঠা চাটনি লগত অকণমান নিমখ দি দিব সেনেকৈ বনাব এই এনেকৈ এনেকৈ বনাই বনাই চায়ে থাকোঁ আৰু দিনটোত টাইম পাছ কৰিবলৈ ফ্ৰী থাকিলে মানে ফেচবুক খুলিলে মোৰ অকল সেইবিলাকে ওলায় ৰেচিপিয়ে ওলায় শ্ব' চাবলৈ দৰকাৰে নপৰে মোবাইল জিন্দাবাদ ইউটিউব জিন্দাবাদ ফেচবুক জিন্দাবাদ মুঠতে ফেচবুক খুলিলেও মোৰ ৰেচিপিয়ে ওলায় ইউটিউব খুলিলেও সেই ৰেচিপি বনোৱাই ওলায় মাজে মাজে কিবা কিবি ওলায় আৰু কিন্তু মোৰ চব য'ত এনেকৈ ঘূৰাই ঘূৰাই ৰেচিপি ওলালে এইটোকে চালোঁ আমুক ৰেচিপি ওলালে এইটোকে চালোঁ আজিকালিতো ঢেৰ দিয়া মানুহ ইউটিউব ফেচবুকত দি থাকে চাই থাকোঁ এনেকৈ চাই চাই আৰু পাৰ্ট টাইম পাৰ হৈ থাকে ৰেচিপি শিকিবলৈও পাওঁ কোনোবাই এনেকৈ বনাইছে কোনোবাই এইটো এইভাগে বনাইছে দুইটাকে মিলাই মেলি বোলে মই বেলেগ এটা ৰেচিপি বনাই পেলালোঁ সেইবোতো আইডিয়া আছে মানে এই বাকী বনোৱা মানুহে বিভিন্ন আইডিয়া কৰি ল'ব তিনিটামানে বোলে তিনিটাৰ একেটা ৰেচিপি তিনিবাৰকৈ বনালে মই গোটেই তিনিটাকে মিলাই পিনে বেলেগ এটা ৰেচিপি বনাই দিলোঁ সেইবিলাকে ৰেচিপি চাবললৈ আজিকালি শ্ব' চাই লাভ নাই ন শ্ব' শ্ব' চাব পাৰে চোৱা মানুহে ইচ্ছা কৰি চাব পাৰে ইউটিউব ভিডিঅ' এইবিলাক এইবিলাকে মজা আৰু এইবোৰ চাই থাকিলে হৈ যাব